মোৰ পেইন সৰুতে আমি পঢ়া স্কুলৰ আলোচনী সঁফুৰাখনত প্ৰকাশ পাইছিল আৰু সেইখন থিম আছিল প্ৰাকৃতিক পৰিৱেশ য'ত মই পাহাৰ নদ নদী গছ গছনি আৰু এটা সৰু জুপুৰি ঘৰক উপস্থাপন কৰিছিলোঁ তাৰ পাছত বহুবাৰ মোৰ স্কুলৰ আলোচনীতো মোৰ পেইণ্টিং প্ৰকাশ পাইছে মোৰ মনত থকা এবাৰ মনত থকাৰ ভিতৰত এবাৰ থিম আছিল যিকোনো এজন মহান ব্যক্তি তেতিয়া মই বিষ্ণু প্ৰসাদ ৰাভাদেৱক তাত অংকন কৰিছিলোঁ অন্যহাতে মোৰ মই মানুহৰ পেইণ্টিং বহুবাৰ কৰি পাইছো আৰু এবাৰ স্কুল আলোচনীত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিচ্ছবি প্ৰকাশ পাইছিল এনেদৰে বহুবাৰ মই পেইণ্টিং আঁকিবলৈ সুবিধা পাইছিলোঁ